ধৰ্মীয় উৎসৱটো আচলতে আমাৰ মানুহৰ কাৰণে অতি অপৰিহাৰ্য ই এটা মানুহক ধৰ্মীয় উৎসৱে বা ধৰ্মীয় ভাৱটোৱে আমাক এটা ডিচিপ্লিনত আনি দিয়ে মানুহক এটা ডিচিপ্লিনত আনি দিয়ে যে আমাৰ মানুহে বিভিন্ন ধৰণৰ কাম কৰে গতিকে ধৰ্মীয় যিটো চিন্তাধাৰা বা ধৰ্মীয় যিটো বিশ্বাস সেই বিশ্বাসটোৱে মানুহক যিকোনো সময়তে যিকোনো কাম কৰিবলে মনত অলপ শংকা দিধাৱত এটা আনি দিয়ে আৰু মানুহ এটা ডিচিপ্লিন লাইফ মেইনটেইন কৰিবলৈ সমৰ্থ হয় সেইকাৰণে ধৰ্মীয় উৎসৱটো আমাৰ অপৰিহাৰ্য আৰু সকলো মানুহে কম বেছি পৰিমাণে হ'লেও ধৰ্মীয় ধৰ্মীয় কথাখিনি চিন্তা কৰিব ধৰ্মৰ যিটো বিশ্বাস সেইটো বিশ্বাস কৰা বুলি মই অনুভৱ কৰোঁ আৰু মই নিজেও অনুভৱ কৰোঁ ধৰ্মীয় উৎসৱ বুলি ক'লে আমাৰ দেশত বা আমাৰ ৰাজ্যত বিভিন্ন ধৰণৰ আছে ধৰ্মীয় উৎসৱ গতিকে সেই উৎসৱসমূহেও আমাৰ মানুহক বিভিন্ন ধৰণে মানৱ জীৱনৰ সমলসমূহক খোৰাক যোগায় আৰু মই বিভিন্ন ধৰ্মীয় উৎসৱত মই অংশগ্ৰহণ কৰোঁ বিশেষকে আমাৰ তিথি আমাৰ থাকে সাধাৰণতে আমাৰ নামঘৰত তিথি কেইটা থাকেই প্ৰতি বছৰে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিথি থাকে দামোদেৱৰ তিথি থাকে তাৰ উপৰি আমাৰ সত্ৰানুষ্ঠানৰ সৃষ্টিকৰ্তা আমাৰ বদলা তিথিও থাকে তাৰ উপৰি আমাৰ ভাদ মাহৰ যিটো ধৰ্মীয় বুলি নহয় নাম উৎসৱ মানে ভাদ মাহত গধূলি নামঘৰত নাম লোৱা হয় সেই নাম লোৱা যিটো এটা ধৰ্মীয় পৰম্পৰা বা নাম লোৱা এটা সামাজিক এটা পৰম্পৰা বা বৈশিষ্ট্য বা গুৰুজনাই দি থৈ যোৱা যিটো আৰ্হি বা গুৰুজনাই যি দি থৈ যোৱা যিটো আমাৰ যিখিনি মানে আমাৰ মানৱ জীৱনৰ কাৰণে আমাৰ অপৰিহাৰ্য এটা ব্যৱস্থা সেই ব্যৱস্থাটোৰ লগত মই জড়িত হওঁ গোটেই ভাদৰ মাহটোত সাধাৰণতে থাকোঁ তাৰ উপৰি কেতিয়াবা আমাৰ গীতা পাঠৰ অনুষ্ঠান হয় কাৰোবাৰ ব্যক্তিগতভাৱে ঘৰটো হয় তেনেকুৱা অনুষ্ঠান থাকে তাৰপৰাও আমাৰ যথেষ্টখিনি জ্ঞান লাভ হয় তাৰ উপৰি আমাৰ শ্ৰীমদ ভাগৱত পাঠৰ উদযাপন অনুষ্ঠানো হয় ৰিচেণ্টলি আমাৰ নামঘৰতে সাত দিনীয়াকৈ হৈ গৈছে সেই অনুষ্ঠানবিলাকত আমি সাধাৰণতে নিজে অংশগ্ৰহণ কৰোঁ আৰ্থিকভাৱেও শাৰীৰিকভাৱেও মানসিকভাৱেও সকলো ধৰণৰ ধৰণৰ সহায় সহযোগিতা আগবঢ়াওঁ গতিকে তাত থাকি পেলাই মানুহৰ লগতে এটা চিনাপৰিচয় হয় মানুহৰ ভাৱৰ আদান প্ৰদান হয়

সেইখিনি আমাৰ এই ধৰ্মীয় অনুষ্ঠানবিলাকে শিকাই দিয়ে মানুহৰ মনত ইউনিটি বাঢ়ে মানুহৰ মাজত একাগ্ৰতা ভাতৃত্ববোধৰ কথাখিনি আহে বা আমাৰ কিছুমান মানুহৰ ক্ষেত্ৰত এনেকুৱা বিশৃংখল চিন্তা ধাৰা কিছুমান আহে সেইবিলাক আমাৰ ধৰ্মীয় উৎসৱবিলাকে এটা শৃংখলিত ৰূপ পোৱাত সহায় কৰে গতিকে আৰু সমাজখনক এটা নিৰ্দিষ্ট গতিত আগবঢ়াই নিবলৈও সমৰ্থ হয় আৰ্থিক সামাজিক সাংস্কৃতিক আদি বিভিন্ন দিশত আনকি আজিকালি ৰাজনৈতিক প্ৰেক্ষাপটটো ধৰ্মীয় উৎসৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে সেয়ে তেনেকুৱা এটা উৎসৱত অংশগ্ৰহণ কৰি ভালেই লাগে আৰু ভাল পাওঁ আৰু সেইমতে থাকোঁ তাৰ উপৰি ধৰ্মীয় উৎসৱ হিচাপে মানুহৰ কেতিয়াবা আমাৰ গাঁৱৰে নিৰ্দিষ্ট ব্যক্তিৰ ঘৰত আমাৰ ধৰ্মীয় উৎসৱ পালন কৰে কেতিয়াবা মই আগতে কৈছোঁ গীতা পাঠ হয় কেতিয়াবা কীৰ্তনখনৰ ওপৰতো হয় পাঠ হয় তেনেকুৱা অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰি গতিকে সেইবিলাকৰ কাৰণে এটা কথা ঠিক যে কেতিয়াবা সময় নহয় কিন্তু যদি আগতীয়াকে নিমন্ত্ৰণ বা খবৰটো আমাক দিয়ে নিমন্ত্ৰণ কৰে তেতিয়াহ'লে এটা টাইম উলিয়াই লৈ আমি তাত অংশগ্ৰহণ কৰোঁ কৰিবলে ভাল পাওঁ কেতিয়াবা সময়ৰ অভাৱত বা আমি তাৎক্ষণিকভাৱে অনুষ্ঠিত হ'লে গোটেই অনুষ্ঠানটোত থাকিব নোৱাৰিলেও বিভিন্ন কামত জড়িত হৈ বা অনুষ্ঠানৰ লগত জড়িত হোৱাৰ মাজতে ব্যক্তিগতভাৱে অনুষ্ঠিত কৰে বা সমাজ এখনে অনুষ্ঠিত কৰা তেনেকুৱা ধৰ্মীয় উৎসৱত আমি সাধাৰণতে খন্তেক দেখা দি হ'লেও আমি ৰাইজক মনত ভাল লগা এটা নিজেও ভাল ভাৱ এটা আমি বন্তি গছ বা দণ্ড খৰচা এটা দি পেলাই আমি সেৱা এটা কৰোঁ তাৰ ফলত আমাৰ মনটোও ভাল লাগে পৰিয়ালটো এটা ভাল লাগে আৰু ৰাইজৰো আমাৰ ভাল পায় বা সমাজত যে এজন ব্যক্তি ময়ো সেই সমাজৰ এজন ব্যক্তি সেই কথাখিনি আমি নিজকে পৰিচয় দিবলে আমাৰ সমৰ্থ তাৰপৰা আমাৰ সাধাৰণতে ধৰ্মীয় অনুষ্ঠানবিলাক আছে নামঘৰ সেই নামঘৰ বিভিন্ন গাঁৱত আমাৰ ধৰ্মৰ নামঘৰত অনুষ্ঠিত কৰে পাতে বনাইছে আজিকালি চৰকাৰেও সহায় কৰিছে সেইবিলাকতো কেতিয়াবা টকা পইচা অসুবিধা হ'লে আমাৰ ওচৰলৈ আহে আমি তেনেকুৱা অনুষ্ঠানবিলাক ধৰ্ম আমাৰ নামঘৰত বিভিন্ন নামঘৰত আমি তেনেকে অনুদান আগবঢ়াওঁ কিবা এটা য'ত যিখিনি আমাক ৰাইজে বিচাৰে তাৰ গোটেইখিনি নোৱাৰিলেও কিবা এটা কেতিয়াবা কিছুমান নামঘৰ যিখিনি বিচাৰে আমাৰ সাধ্যৰ ভিতৰত পৰে সেইখিনি আমি আগবঢ়াওঁ আৰু কিছুমান সাধ্যৰ বাহিৰত যায় তেতিয়া বেছি হ'লে তাৰপা তেওঁলোকক অনুৰোধ জনাওঁ যে তাৰ বিপৰীতে কম কৰি কিবা এটা সেইমতে আমি দিওঁ আৰু সেই নামঘৰবিলাক যেতিয়া নামঘৰ আমাৰ হৈছে সেই নামঘৰবিলাকত যেতিয়া নাম পাতে নামঘৰ লোৱাৰ যি ধৰ্মীয় অনুষ্ঠান পাতে সেই অনুষ্ঠানবিলাকত আমি উপস্থিত থাকি মনটো ভাল লাগে ৰাইজে সোঁৱৰে সেইখিনি পাই পেলাই নিজৰ মনতো ভাল লাগে গৰ্ব অনুভৱ হয় যে মোৰো এটা সামান্য এটা অনুদানে ৰাইজক মনত আনন্দ দিছে সেই কথাটো দেখি ভাল লাগে তাৰ উপৰি আমাৰ ৰাসৰ নিচিনা আমাৰ ধৰ্মীয় বা এইটো সাংস্কৃতিক উৎসৱেই হয় ৰাসৰ লগত আমি একেবাৰে ওতপ্ৰোতভাৱে জড়িত হৈ থাকোঁ আমাৰ নিজৰ সংঘ আছে তাতো জড়িত হওঁ কেতিয়াবা দায়িত্বটো থাকোঁ তিনি চাৰি বছৰ চাৰি বছৰমান আমি দায়িত্বটো আছিলোঁ সংঘ বনোৱা দায়িত্বটো আছোঁ তেনেকে ওচৰ পাঁজৰৰ যিখিনি সংঘ আছে ৰাস উৎসৱত সেইবিলাকতো জড়িত হৈ থাকোঁ বা খন্তেক দেখা দিওঁ যাওঁ কেতিয়াবা ৰাইজক অনুপ্ৰাণিত কৰোঁ তাৰ উপৰি আমাৰ একেবেলে মাজুলীৰ একেবেলে সত্ৰ নামে বিখ্যাত আমাৰ সত্ৰ নগৰী বা সত্ৰীয়া পীঠ বুলি কয় গতিকে সত্ৰ অনুষ্ঠানত আমাৰ ৰাস হয় বা তেনেকুৱা ধৰ্মীয় গুৰুজনাৰ তিথি পালন হয় বা তেনেকুৱা পালনাম হয় গতিকে সেই পালনাম বা এনেকুৱা ৰাস ভাওনাম উৎসৱ এই অনুষ্ঠানবিলাকতো আমি অংশগ্ৰহণ কৰোঁ গৈ কেতিয়াবা আমি দুই তিনিদিন তাৰ উপৰিও কম সময় হ'লেও আমি সেই অনুষ্ঠানবিলাকত জড়িত হৈ ভাল লাগে আৰু সময় কেতিয়াও নথকা নহয় যেনে তেনে অকণমান সময় উলিয়াই হ'লেও গ'লে ভাল লাগে আৰু যদি যাব নোৱাৰোঁ বা আঁতৰত থাকোঁ তেতিয়াহে মনটো বেয়া লগাটো স্বাভাৱিক কাৰণ বহুত মানুহক নতুন নতুন মানুহ চিনি পোৱাৰ যিটো সুবিধা সেইটো বা বঞ্চিত হওঁ মানুহৰ লগত আদান প্ৰদান কৰা কথাখিনি বা বঞ্চিত হওঁ তেতিয়া দুখ লগাটো স্বাভাৱিক কিন্তু সাধাৰণতে এনেকুৱা নহয় লগত আমি এই অনুষ্ঠানবিলাকত জড়িত হৈ ভাল পাওঁ